বিবাহ বা বিয়া অনুষ্ঠান হৈছে অসমৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক অনুষ্ঠান অসমৰ বিভিন্ন জাতি জনগোষ্ঠীভেদে এই এই বিয়া অনুষ্ঠানৰ ভিন্নতা দেখা যায় অৰ্থাৎ বিভিন্ন ধৰণে এই বিয়া অনুষ্ঠান অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে পালন কৰি আহিছে কিন্তু আমি সাধাৰণভাৱে যদি আমি ক'বলৈ যাওঁ তেনে আমি ক'ব পাৰোঁ যে অসমত আমি দুই প্ৰকাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হয় যেতিয়া এগৰাকী ছোৱালী বা এগৰাকী ছোৱালী বা এগৰাকী যুৱতী যেতিয়া যেতিয়া পুস্পিতা হয় তেতিয়া তেওঁক তেতিয়া তেওঁক তোলনি বিয়া অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু যেতিয়া এহাল প্ৰাপ্তবয়স্ক ডেকা গাভৰুৰ মাজত বিবাহ অনুষ্ঠান হয় সেই বিবাহ অনুষ্ঠানক কোৱা হয় বৰবিয়া অনুষ্ঠান এতিয়া অসমৰ বিভিন্ন জাতি জনগোষ্ঠীভেদে ভিন ভিন বিবাহ অনুষ্ঠান অনুষ্ঠিত হয় কিন্তু আমি যদি পুস্পিতা হোৱা যি তোলনি বিয়া অনুষ্ঠান সেই বিষয়ে যদি আমি ক'বলৈ যাওঁ তেতিয়া দেখিম যে ছোৱালী এগৰাকী পুস্পিতা হোৱাৰ দিনাৰ পৰা আৰম্ভ কৰি প্ৰায় সাত বা এঘাৰদিন পৰ্যন্ত এই বিবাহ অনুষ্ঠান অনুষ্ঠিত হয় অৰ্থাৎ সাতদিনৰ দিনা অথবা এঘাৰদিনৰ দিনাখন সেই বিয়া তোলা অনুষ্ঠান অনুষ্ঠিত হয় এই অনুষ্ঠানত আয়তীসকলে বিভিন্ন বিয়ানাম গায় বা অভ্যাগতসকলক মাছ মাংস আদিৰে ভোজভাত খোৱা হয় আৰু যি পূৰ্ণ বিবাহ অনুষ্ঠান অথবা এহাল প্ৰাপ্তবয়স্ক ডেকা গাভৰুৰ মাজত যি অনুষ্ঠান অনুষ্ঠিত হয় সেই বিবাহ অনুষ্ঠানক কোৱা হয় বৰবিয়া অনুষ্ঠান এই বিবাহ অনুষ্ঠানতো আয়তীসকলে বিভিন্নধৰণৰ বিয়া নাম গায় আৰু এই বিয়া নামসমূহে অসমৰ সাংস্কৃতিক পৰম্পৰাত বিশেষকৈ অসমৰ লোকগীতত লোকগীতক এইবিয়া নামসমূহে সমৃদ্ধ কৰিছে এই বিবাহ অনুষ্ঠানতো অভ্যাসগতসকলক বিভিন্ন ধৰণৰ আপ্যায়ন কৰা হয় ভোজভাতেৰে আপ্যায়ন কৰা হয় এতিয়া জনগোষ্ঠীসমূহৰ ভেদে এই বিবাহ অনুষ্ঠানৰ বিভিন্ন ধৰণৰ ৰীতি নীতি ভিন্ন ধৰণৰ ৰীতি নীতি আছে আমি যদি ক'বলৈ যাওঁ টাই আহোমসকল টাই আহোমসকলে এই বৰবিয়া অনুষ্ঠানত বিশেষকৈ তেওঁলোকে চকলং নামৰ এক নিজা ৰীতিৰে এই বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰে য'ত তেওঁলোকৰ এগৰাকী মৌলুং বা তেনেধৰণৰ পুৰোহিত শ্ৰেণীৰ এজন ব্যক্তিয়ে পুৰোহিত এটা শ্ৰেণীয়ে এই বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰে আৰু এশ এগছি চাকি জ্বলাই তেওঁলোকৰ তেওঁলোকে এই বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰে আৰু এই অনুষ্ঠানত বিশেষকৈ বুৰঞ্জী বুৰঞ্জী দৰা কইনাৰ আগত বুৰঞ্জীৰ পাঠ পঢ়োৱা হয় বা তেওঁলোকে পূৰ্বপুৰুষক উদ্দেশ্যি প্ৰাৰ্থনা কৰে বা তেওঁলোকে উছৰ্গা কৰে এই অনুষ্ঠানত আৰু লগতে পৰম্পৰাগত সাজ পৰিধান কৰে এই এই বিবাহ অনুষ্ঠানত